মাজুলী জিলাখনৰ স্বাস্থ্যসেৱা ব্যৱস্থা একেবাৰে ভাল নহয় অৰ্থাৎ দুখ লগা পয়া লগা অৱস্থা এই স্বাস্থ্যসেৱা উন্নত কৰিবৰ কাৰণে আমাৰ জিলা প্ৰশাসনক প্ৰত্যেকটো মুহূৰ্ত্ততেই আমি স্মাৰকপত্ৰ দাখিল কৰি আহিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি স্মাৰকপত্ৰ দাখিল কৰি আহিছোঁ যিবিলাকৰ অসুবিধাৰ কাৰণে থিতাতে মানুহৰ মৃত্যু মুখত পৰিবলগীয়া হৈছে যিহেতু তাত এজন ভাল স্বাস্থ্যকৰ্মী নাই ডক্টৰ নাই কিবা এক্সিডেণ্ট হ'লে বা কিবা অতি ডাঙৰ মানে বেমাৰ হ'লে সেই অসামৰিক চিকিৎসালয়লৈ লৈ গ'লে মানুহবিলাকক বিপদত পৰা দেখিবলৈ পোৱা যায় যিহেতু ডাক্তৰৰ অভাৱত বহুজন ৰোগী থিতাতে মৃত্যু হয় ঘটনাস্থলীতে কিছুমান লোকৰ মৃত্যু হোৱাৰ পিছতো ডাক্তৰে স্বাস্থ্য উন্নতি কৰিবৰ কাৰণে ডিব্ৰুগড় হস্পি চিভিললৈ লৈ ডিব্ৰুগড় মেডিকেল কলেজলৈ পঠাই দিয়ে বাটতে হঠাতে মৃত্যু হোৱা দেখিবলৈ পোৱা যায় আমি কৰযোৰে মিনতি কৰি আছোঁ চৰকাৰক বা জিলা প্ৰশাসনক কিন্তু জিলা প্ৰশাসনেও আৰু চৰকাৰেও এই পয়ালগা সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে কোনো বিশেষ পদক্ষেপ হাতত লোৱা নাই যিখন মাজুলীত এখন নাৰ্ছিং হোম নাই যিখন মাজুলীত অভিজ্ঞ ডক্তৰ নাই যিখন মাজুলীত কোনো স্বাস্থ্যকেন্দ্ৰৰ অভাৱত মানুহ আদ বতৰতে যাবলগীয়া হয় সেইখন মাজুলীৰ অৱস্থা কি হ'ব বাৰে বাৰে অনুৰোধ কৰিছোঁ চৰকাৰক তথাপিও চৰকাৰ মানি লোৱা নাই দাঁত বিষাইছে বুলি ক'লে দাঁতৰ কোনো ডক্তৰ নাই প্ৰসূতি বিভাগৰ কোনো বিশেষ অভিজ্ঞ ডক্তৰ নাইকিয়া কোনো ভাল যান বাহনৰ সুবিধা নাইকিয়া এই পয়ালগা অৱস্থাটো যাতে মাজুলীক অলপ উন্নতি কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে চৰকাৰত অনুৰোধ কৰিছোঁ শিশু চিকিৎসক এজনৰ অভাৱত বহুত শিশু যোৰহাটলৈ স্থানান্তৰ বা ডিব্ৰুগড়লৈ স্থানান্তৰ কৰাৰ ফলত দীৰ্ঘদিন তেওঁলোকে বেমাৰত ভুগি থাকিবলগীয়া হয় ডায়েবেটিক্স বা প্ৰেছাৰ ৰোগী বিভিন্ন ক্ষেত্ৰত তেওঁলোকে ভুগি থাকিবলগীয়া হয় কোনো যন্ত্ৰ পাতিৰ সুবিধা নাইকিয়া আৰু এই যন্ত্ৰ পাতিৰ অভাৱতে বহুত মানুহৰ চিটি স্কেন বা তেনেকুৱা অভাৱৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় মাজুলী অসামৰিক চিকিৎসালয়লৈ গ'লে গড়মুৰ পিতাম্বৰদেৱ অসামৰিক চিকিৎসালয়লৈ গ'লে কোনো ডাক্তৰে বেমাৰীবিলাকক ভালদৰে চাবলৈ ইচ্ছা নকৰে কি কাৰণে এই পয়ালগা অৱস্থাটো হৈছে আমি বাৰে বাৰে চৰকাৰক অনুৰোধ কৰিছোঁ যে আপোনালোকে অতি শীঘ্ৰে আমাৰ এই পয়ালগা দৃশ্য টো আপোনালোকে গুৰুত্ব দিয়ক আৰু অতি সোনকালে বাহিৰৰ পৰা ভাল ডাক্তৰ আনি ইয়াত চিকিৎসাৰ কাৰণে ৰাইজক চিকিৎসাদান কৰক স্থানীয় সম্প্ৰদায়ৰ প্ৰয়োজনীয়তা এনেদৰে অভাৱ অনুভৱ কৰোঁ কোনোবা বিশেষ ডাক্তৰক দেখুৱাবলৈ গ'লেও ডক্টৰে ইমান গুৰুত্ব নিদিয়ে বিভিন্ন সম্প্ৰদায়ৰ পৰা গ'লেও বিভিন্ন স্থানৰ পৰা গ'লেও তেওঁলোকে ইমান গুৰুত্ব দি চিকিৎসাত গুৰুত্ব নিদিয়ে যাৰ ফলত দীৰ্ঘদিন ধৰি বেমাৰত ভুগি থাকিবলগীয়া হয় কেইটামান টেবলেটৰ যেনেকৈ আইৰণ টেবলেট কেলচিয়াম টেবলেট কেইটামান দি পেলাই তেওঁলোকে বহুত চিকিৎসা কৰিছোঁ বুলি পঠিয়াই দিয়া হয় আৰু এনেকুৱা তেওঁলোকে যন্ত্ৰ পাতি ব্যৱহাৰ কৰে যিটো যন্ত্ৰ পাতি তেওঁলোকে এক্স ৰে কপি কৰে ইয়াত আৰু এই এক্স ৰে কপি নি পেলাই যোৰহাটত দেখুৱালে সুকীয়া বেমাৰ এটা হৈ পৰে সেইটো কাৰণে বাৰে বাৰে আমি কৰ্তৃপক্ষক জনাওঁ যে মাজুলীত অতি সুন্দৰ চিকিৎসালয় প্ৰদান কৰিব লাগে আৰু লগতে নাৰ্ছিং হোম এখন আমাৰ অতি প্ৰয়োজন য'ত নেকি বহুত ডাক্তৰে বিভিন্ন শিতানত চৰকাৰে নিয়োগ কৰে আৰু এই নিয়োগৰ ফলত আমাৰ জনসাধাৰণ উপকৃত হয় দিনক দিনে মাজুলীখন যাতে উন্নতিৰ পথলৈ যায় চিকিৎসা সেৱাত বিশ্বৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মাজুলী আগবাঢ়ি যাব পাৰে আৰু গুৱাহাটী ডিব্ৰুগড় মেডিকেলৰ পৰ্য্য়ায়লৈ যাতে আমাক উন্নতিকৰণ কৰিব পাৰে এই কাৰণেই আমি বাৰে বাৰে চৰকাৰক বহুতবাৰ বহুত ধৰণে স্মাৰক পত্ৰ দাখিল কৰাৰ পিছতো চৰকাৰৰ এই অৱহেলাৰ ফলত মাজুলীবাসীয়ে অতি মৰ্মাহতভাৱে ভুগিবলগীয়া হয় সেয়েহে আমি কৰ্তৃপক্ষক জনাওঁ যে মাজুলীখন উন্নত কৰিবৰ কাৰণে জিলা ঘোষণা কৰিলেই নহয় স্বাস্থ্য কৰা বিভিন্ন শিতানত বিভিন্ন ধৰণৰ সা সুবিধাৰ মাজুলী মানুহক আগুৱাই নিবৰ কাৰণে আমি চৰকাৰৰ কৰ্তৃপক্ষক আহ্বান জনাইছোঁ যে মাজুলীত এখন সুন্দৰ হস্পিতেল লাগে মাজুলীত এখন নাৰ্ছিং হোম লাগে ভাল ভাল ডাক্তৰৰ প্ৰয়োজন আৰু এই ডাক্তৰৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে বেমাৰ চিকিৎসা কৰিবলৈ উপযুক্ত ডাক্তৰ লাগে সেয়েহে আমি জনাইছোঁ যে মাজুলীৰ স্বাস্থ্যকেন্দ্ৰ উন্নত হ'ব লাগে যাতে স্থানীয় ৰাইজে ইয়াৰ পৰা বহুত উপকৃত হয়